মই যেতিয়া সৰু আছিলোঁ তেতিয়া ক্ৰিকেট খেলি ভাল পাইছিলোঁ সেই ক্ৰিকেট খেলত মই সৰু থাকোঁতে বিশেষ হতাশাত বা কঠিন পাইছিলোঁ সেই ক্ৰিকেট খেলটো কাৰণ যেতিয়া মোৰ লগৰবিলাকে বল দিছিল তেতিয়া মই যেতিয়া বেটিং কৰিছিলোঁ তেতিয়া মই বিভিন্ন ধৰণৰ হতাশাত ভুগিছিলোঁ কিয়নো যেতিয়া মোৰ লগৰবিলাকে বল দিছিল তেতিয়া সেই বল মই ভালদৰে ভালদৰে মই ছিক্স ফ'ৰ মাৰিব পৰা নাছিলোঁ বহুত ধৰণৰ মই হতাশাত ভুগিছিলোঁ সেই খেলত যেতিয়া মই অলপ ডাঙৰ হ'লোঁ তেতিয়া মই যেতিয়া অলপ খেল ধেমালিবোৰ চাবলৈ ল'লোঁ বেলেগে যেনেদৰে বল কৰে বেটিং কৰে কি ধৰণে বেটিং কৰে এই সকলোবিলাক মই নিৰীক্ষণ কৰিলোঁ যিমানেই ডাঙৰ হৈ আহিলোঁ মই বিভিন্ন ধৰণৰ খেল চাবলৈ ধৰিলোঁ যেনেদৰে মই আই পি এল চালোঁ টেষ্ট মেচ চালোঁ সেইধৰণৰে আমি বিভিন্ন ধৰণৰ মই খেল চাই মই বহুতো কথা শিকিলোঁ কেনেদৰে বেট ধৰিব লাগে কেনেদৰে বলিং কৰিব লাগে কেনেদৰে ট্ৰিপাৰ ৰখাব লাগে তেতিয়া মই ডাঙৰ হৈ আহিলোঁ তেতিয়া মই সেই আই পি এল টেষ্ট মেচ চাই কেনেদৰে বেটিং কৰিব লাগে কেনেদৰে বলাৰ কৰিব লাগে কেনেদৰে বলিং কৰিব লাগে কেনেদৰে ক্ৰিপিং কৰিব লাগে কেনেদৰে ফিল্ডিং কৰিব লাগে সেইবোৰ সকলো কথা মই আই পি এল তথা বিভিন্ন ধৰণৰ মই খেল চাবলৈ গ'লোঁ অকমান দূৰ দূৰণিত মই খেল চাবলৈ গ'লোঁ মোবাইলতে মই আজিকালি আই পি এল চাওঁ বিভিন্ন ধৰণৰ টেষ্ট মেচ চাওঁ সেইবোৰৰ পৰা মই বহুতো কথা শিকিলোঁ যিবিলাক শিকি মই হতাশাৰ পৰা হাত সাৰিব পাৰিলোঁ আজিৰ দিনত মই বহুখিনিয়ে সেইদৰে মই লোকক আহৰণ কৰি মই বিভিন্ন ধৰণৰ খেল খেলিবলৈ শিকিলোঁ যেনেদৰে মই ক্ৰিকেট খেলটো মই সৰুৰ পৰাই ভাল পাইছিলোঁ কিন্তু সৰুতে মই সেই খেলটো ভাল পাইছিলোঁ কিন্তু ভালদৰে খেলিব জনা নাছিলোঁ সেই খেলটোৱে মোক হতাশাত পেলাইছিল যেতিয়া মই বেট ধৰিবলৈ যাওঁ তেতিয়া মই খুব বেছি দুই বা তিনটা বল ধৰোঁ তাৰপৰা মই আউট হৈ যাওঁ বলিং বলিং কৰিলেও খুব বেছি মই ভাল বল এক অভাৰত খুব বেছি ভাল বল কৰোঁ দুটা কৰোঁ তিনটা কৰোঁ বাকী চব মোৰ ৱাইড হয় ন' বল হয় কিন্তু যেতিয়া মই অলপ অলপ ডাঙৰ হৈ আহিলোঁ তেতিয়া মই সেই খেলবোৰৰ বিষয়ে অধ্যয়ন কৰিলোঁ লগতে মই বিভিন্ন ধৰণৰ খেল চালোঁ মোবাইলত টেষ্ট মেচ চালোঁ লগতে মই আই পি এল চালোঁ সেইবোৰৰ পৰা মই কেনেদৰে বলিং কৰিব লাগে বলাৰে কেনেদৰে বলিং কৰিব লাগে আৰু বেটছমেনজনে কেনেদৰে বলটো চাই সেই বলটো মই ছিক্স আৰু ফ'ৰ কৰিব লাগে সেইবোৰ কথা মই যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়া সেই হতাশাৰ পৰা মই বাচি ল'বলৈ ধৰিলোঁ হতাশা মোৰ বা কঠিন যেতিয়া পাইছিলোঁ মই সেই কঠিন লাহে লাহে মোৰ নাইকিয়া হৈ গ'ল কিয়নো মই সেই ক্ৰিকেট খেল মই বহু ধৰণৰ ক্ৰিকেট খেল চাই মই তাৰপৰা বিভিন্ন ধৰণৰ শিক্ষা আহৰণ কৰিলোঁ সৰুতেই মই খুব ক্ৰিকেট খেল ভাল পাইছিলোঁ সেই ক্ৰিকেট খেলৰ মোক বহুত ধৰণৰ হতাশাত পেলাইছিল হয় মই যেতিয়া ক্ৰিকেট খেলত সোমাওঁ যেতিয়া মই বলিং কৰোঁ সেই বলৰ মোৰ বলৰ অভাৰত বহু ধৰণৰ ছিক্স মাৰে ফ'ৰ কৰে বা ন' বল যায় ৱাইড বল যায় মই ভালদৰে পাৰ্ফমেন্স কৰিব পৰা নাছিলোঁ গতিকে সেই খেলটোৱে মোক হতাশাত লগতে মোক বিশেষভাৱে কঠিন পাইছিলোঁ সেই খেলটো কিন্তু যেতিয়া মই ডাঙৰ হৈ আহিলোঁ লাহে লাহে মই সেই খেলটোৰ বিষয়ে অধ্যয়ন কৰিলোঁ তাৰপৰা মই বিভিন্ন ধৰণৰ ভিডিঅ' চালোঁ ক্ৰিকেট চালোঁ আই পি এল চালোঁ লগতে আমাৰ ওচৰতে যেতিয়া আমাৰ ক্ৰিকেট খেল ধেমালি ক্ৰিকেট খেল পাতে সেই ক্ৰিকেট খেলত মই যোগদান কৰিবলৈ ল'লোঁ আৰু লাহে লাহে মই সেই কঠিন বা হতাশাৰ পৰা হাত সাৰিব পাৰিলোঁ কাৰণ মই মোতকৈ ডাঙৰ যোনজন যোনবোৰ খেলুৱৈ আছে সেই খেলুৱৈৰ পৰা মই বহুত ধৰণৰ তথ্য আহৰণ কৰিলোঁ কেনেদৰে মই বেট বেটিং ধৰিব লাগে ক'ত আমি বেট কৰিব লাগে কেনেদৰে বলটো চাই আমি ছিক্স মাৰিব লাগে ফ'ৰ কৰিব লাগে সেইবোৰ কথা মই আমি আমাক কৈ অভিজ্ঞসকলৰ পৰা শিকিব পাৰিলোঁ আৰু লাহে লাহে সেই হতাশা বা কঠিনবোৰ মোৰ পৰা আঁতৰি গৈছিল আৰু মই এজন ভাল খেলিব পৰা সৰুৰ পৰাই মোৰ মন আছিল যে সেই ক্ৰিকেট খেলটো মই ভালদৰে খেলিম কিন্তু সৰু থাকোতে বুজি পোৱা নাছিলোঁ যে কেনেদৰে বেট কৰিব লাগে কেনে বেটিং কৰিব লাগে কেনেদৰে বলাৰ বলিং কৰিব লাগে কেনেদৰে কিপিং কৰিব লাগে সেইবোৰ সৰুতে মই জনা নাছিলোঁ কিয়নো মই মই ভালদৰে মই আয়ত্ব কৰিব পৰা নাছিলোঁ ডাঙৰক মই চোৱা নাছিলোঁ ক্ৰিকেট খেল চোৱা নাছিলোঁ যেতিয়া মই ডাঙৰ হ'বলৈ ধৰিলো তেতিয়া বুজি পালোঁ যে অঁ ক্ৰিকেট খেলটো এনেকে খেলে বেটছমেনজনে কেনেদৰে ছিক্স ফ'ৰ মাৰে ক'ত ক'ত ৰখি লৈ ছিক্স ফ'ৰ মাৰে কেনেদৰে বলিংটো নিক্ষেপ কৰি তাক ছিক্স ফ'ৰ মাৰে সেই কথাবোৰ মই বিভিন্ন ধৰণৰ আই পি এল তথা টেষ্ট মেছৰ পৰা শিকিবলৈ ধৰিলো আৰু এনেদৰে এজন ভাল খেলোঁ অলপ ক্ৰিকেট এনেদৰে সৰুতে যিধৰণেৰে মই হতাশাত বা কঠিন পাইছিলোঁ সেই কথাবোৰ সেই ক্ৰিকেট খেলখন তেনেকৈ মই সৰুতে হতাশা বা কঠিন পাইছিলোঁ কিন্তু এতিয়া মই সেই হতাশা বা কঠিন পোৱা নাই কাৰণ মই বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰিছোঁ বিভিন্ন ক্ৰিকেটৰ ওপৰত বিভিন্ন ধৰণৰ মই কিতাপ পঢ়িছোঁ কেনেদৰে ক্ৰিকেট খেল খেলিব লাগে কেনেদৰে অভাৰত কিমানটা বল থাকে এটা ইনিংছত কিমান থাকে আমি সেইবোৰ বিভিন্ন ধৰণৰ মই তথ্য আহৰণ কৰিলোঁ বিভিন্ন ধৰণৰ কিতাপ পঢ়িলোঁ তেতিয়াৰ পৰাই মই আহৰণ কৰি কৰি এতিয়া মই বহু ধৰণৰ ভালদৰে খেলিব পৰা হ'লোঁ গতিকে আজিৰ দিনত মোক ক্ৰিকেট খেলটোৱে হতাশাত বা কঠিন পথ নহয় গতিকে মই এনেদৰেই বিভিন্ন ধৰণৰ পৰা তথ্য আহৰণ কৰি বিভিন্ন ধৰণৰ খেল চাই মই সেই হতাশা বা কঠিনবোৰ দূৰ কৰিলোঁ গতিকে ক্ৰিকেট খেলটো মই আজি বহুত ভাল পাওঁ সৰুৰ পৰাই ক্ৰিকেট খেলটো ভাল পাইছিলোঁ কিন্তু সেই সৰু থাকোঁতে যেতিয়া মই ক্ৰিকেট খেল খেলিছিলোঁ তেতিয়া মই বিভিন্ন ধৰণৰ হতাশাত ভুগিছিলোঁ কাৰণ ক্ৰিকেট খেলটো খেলোঁ হয় কিন্তু মোৰ যেতিয়া খেলোঁ তেতিয়া বেলেগে মোক ইতিকিং কৰাদি কৰে কাৰণ মোৰ বলত পাঁচটা ছিক্স মাৰিব নহ'লে মোৰ বল যাব তিনটা ন' যাব তিনটা ৱাইড যাব যেতিয়া মই ডাঙৰ হ'বলৈ ধৰিলোঁ সেই বলৰ কথা যেতিয়া মই সদায় প্ৰেক্টিচ কৰিলোঁ যেতিয়া মই অভ্যাস কৰিলোঁ যে এইটো বল মই এনেকে দিম সেইটো বলত মই এইটো এনেকে ছিক্স মাৰিম সেইটো বলত মই এনেকে ফ'ৰ মাৰিম যেতিয়া মই সদায় অভ্যাস কৰিব ধৰিলোঁ সেই হতাশা বা কঠিনবোৰ মোৰ পৰা আঁতৰি গৈছিল গতিকে মই এনেদৰেই সেই ক্ৰিকেট খেলখন চম্ভালিবলৈ আৰম্ভ কৰিলোঁ গতিকে আজিৰ দিনত মই সেই ক্ৰিকেটৰ প্ৰতি যোনটো হতাশা বা যোনটো কঠিন সেই কঠিন মই অনুভৱ নকৰোঁ কাৰণ মই বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰিলোঁ বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰিলোঁ বিভিন্ন ধৰণৰ মই খেল চালোঁ বিভিন্ন টেষ্ট মেচ চালোঁ বিভিন্ন ধৰণৰ আই পি এল চালোঁ সেইবোৰৰ পৰা মই চাই গম পালোঁ যে যদি সদায় অভ্যাস বা বিভিন্ন জনৰ অভিজ্ঞৰ পৰা আয়ত্ব কৰিবলে মই সেই খেল ধুনীয়াকৈ মই খেলিব পৰা হ'লোঁ গতিকে আজিৰ দিনত মোক সেই ক্ৰিকেট খেলে কোনো ধৰণৰ হতাশা বা কঠিন অনুভৱ মোৰ নকৰে